অঁ মোৰ কৰ্মচাৰী আছে দছগৰাকী দছগৰাকীৰ ভিতৰত তাৰে মই দুগৰাকী মোৰ দোকানত তেওঁ মানে মানে তেওঁলোকক মই ৰাখোঁ ছেলাৰী দিওঁ আৰু আঠগৰাকীক মই প্ৰশিক্ষণ দিয়াওঁ কাটিঙৰ প্ৰশিক্ষণ দিয়াওঁ তেওঁলোকক প্ৰথমে মই শিকাওঁ মানে কাগজত মই কাটি শিকাওঁ কাগজত কাটি শিকোৱা প্ৰায় একসপ্তাহ দিন মই কাগজত কাটিবলে শিকাওঁ এসপ্তাহ কাগজত কাটি শেষ হোৱাৰ পাছত মই তেওঁলোকক মানে আনিব কওঁ কাপোৰ এক মিটাৰ এক মিটাৰ কাপোৰ আনি সেই কাপোৰত মই সৰু সৰুকেই তেওঁলোকক মানে প্ৰথমে মই ব্লাউজ নিশিকাওঁ তেওঁলোকক মই শিকাওঁ প্ৰথমে পেটিকোট শিকাওঁ পেটিকোটটো কাটাৰ পাছত মানে তেওঁলোকক মই হাতেৰে চিলাবলৈ দিওঁ হাতেৰে যেতিয়া তেওঁলোকক চিলাই হৈ যোৱাৰ পাছত তাৰে পিছত তেওঁলোকক আকৌ মই এটা এটাকে বস্তু এসপ্তাহত এটা শিকালোঁ এসপ্তাহত মই এটা শিকালোঁ তেনেকে তেনেকে আপোনাৰ মই প্ৰায় এক মাহ দিন তেওঁলোকক মই হাতেৰে শিকাই থাকোঁ দ্বিতীয়তে আকৌ দুই মাহত যেতিয়া সোমাব তেওঁলোকক মই শিকাওঁ মেচিনত মেচিন আছে মোৰ ছটা ছটা মেচিনৰ ভিতৰত চাৰিটা মেচিন মই প্ৰশিক্ষণ দিয়াৰ ছোৱালী আঠগৰাকী তেওঁলোকক মই শিকাওঁ সেই আঠগৰাকী মোৰ একেলগত শিকাবলে অলপ অসুবিধা হয় অসুবিধা হোৱা কাৰণত মই তেওঁলোকক মই দুটা গ্ৰুপত মাতোঁ আগ বেলা মই দছটা বজাৰ পৰা এটা বজালৈকে মই চাৰিগৰাকীক প্ৰশিক্ষণ দিয়াওঁ আৰু এটা বজাৰ পৰা মই চাৰিটা বজালৈকে মই চাৰিগৰাকীক প্ৰশিক্ষণ দিয়াওঁ আৰু দুটা মেচিন যে তেহেঁতিকে আছে তেওঁৰ মই তেওঁলোকে মোৰ দোকানৰ কাম কৰে তেওঁলোকে মোৰ প্ৰশিক্ষণ দি মোৰ কৰ্মচাৰী হয় তেওঁলোক তেওঁলোকক মই তেওঁলোকে সেই দুগৰাকী কাম কৰে তেওঁলোকে তেনেকে চলাই থাকে ধুনীয়াকে মই নাথাকিলেও তেওঁলোকৰ টেনশ্যন নাই কিন্তু মই যি আঠগৰাকী প্ৰশিক্ষণ দিওঁ তেওঁলোকক মই গোটেই চৌবিছ ঘণ্টাৰ ভিতৰত বাৰ ঘণ্টা ৰাতিপুৱা দছটা বজা বা চাৰিটা বজালেকে মই তেওঁলোকৰ লগত ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু মই তেওঁলোকক মানে ছমাহদিনহে মই শিকাওঁ ছমাহদিনত যেতিয়া কমপ্লিট হৈ যায় কমপ্লিট হোৱাৰ পাছত মোৰ দোকানতে মই তেওঁলোকক ৰাখোঁ তেওঁলোকক মোৰ দোকানত ৰাখি মোৰ দোকানত ধুনীয়াকে কৰ্মচাৰী হিচাপে কাম কৰি তেওঁলোকে মাহত ছেলাৰীটো পায় তেওঁলোকে মোৰ পৰা ধুনীয়াকৈ চলি যায় লগতে তেওঁলোকেও ঘৰখন ধুনীয়াকৈ চলে মোৰো চলে তেওঁলোকৰ ওপৰত ময়ো নিশ্চিন্ত হ'ব পাৰোঁ আৰু তেওঁলোকক মানে যেতিয়া দুমাহ হ'ব দুমাহ হোৱাৰ পাছত মানে মই মেচিন দিওঁ প্ৰত্যেককে মেচিন চলাবলে দিওঁ মই এক ঘণ্টা একঘণ্টা মেচিন খালি মেচিনটো মাৰিবলৈ দিওঁ তেওঁলোকে মেচিনটো মাৰিবলে কাপোৰ লগে লগে কাপোৰটো দিয়া নহয় এই গতিকে দিয়া নহয় কাপোৰ সূতা লগাই দিলে তেওঁলোকৰ মেচিনটোত আমাৰ ফঁচি যাব পাৰে গতিকে তেওঁলোকক প্ৰথম একসপ্তাহদিন মই ভৰিৰে আৰু মেচিনটো খালী মেচিনটো মই চলাবলে দিওঁ যেতিয়া নেকি তেওঁলোকৰ মেচিনটো যেতিয়া চলি হাত আৰু ভৰি পূৰা নিজৰ হেৰিয়ত আহি যায় আহি যোৱাৰ পাছত মই তেওঁলোকক কাগজত আৰু সূতা লগাই চিলাবলে দিওঁ সূতাটো তাৰপিছত মই তেওঁলোকক মানে ববিনৰ কেছ আৰু সূতা ক'ৰপৰা কেনেকে আহিব সেইখিনি মই শিকাই দিওঁ এনেকে সোমাব লাগিব এইটো বেছি এটা মেচিনত কাপোৰ চিলালে কেই নম্বৰ বেজি লাগিব কিমান সেইখিনি তেওঁলোকক মই শিকাওঁ শিকোৱাৰ পিছত লাহে লাহে তেওঁলোকে পোন্ধৰ বিছ দিনৰ পিছত মেচিন তেওঁলোকেও হাতত গাৰ্ড আহি যায় আহি যোৱাৰ পাছত তেওঁলোকক যেতিয়া মই যিখিনি বস্তু মই হাতেৰে কাটি শিকাইছিলোঁ বা কৰি পেলাই সেইখিনি বস্তু মই আকৌ দুমাহৰ পাছত তেওঁলোকক মই মেচিনত মাৰিবলে দিয়া হয় যেতিয়ালৈকে তেওঁলোকে মেচিনত মাৰি হৈ যোৱাৰ পাছত তিনিমাহ যেতিয়া তিনিমাহত হ'ব তিনিমাহ হোৱাৰ পাছত মই তেওঁলোকক নিজে কাটিবলে দিওঁ নিজে তেওঁলোকে মই যিখিনি বস্তু মই কাটিং কৰি মই দেখালোঁ কাটিং কৰাৰ পাছত তেওঁলোকে সম্পূৰ্ণ কাটিং কৰি মেলি আকৌ মোক দেখাব কওঁ তেওঁলোকে কাটিং কৰি মেলি সম্পূৰ্ণ তেওঁলোকে আকৌ চিলাই মোক দেখায় তাৰপিছত যেতিয়া চিলাই হৈ যোৱাৰ পাছত বহুতো বস্তু ডিজাইন থাকি যায় ব্লাউজ আৰু মেখেলা দহি বতা এইবিলাক বিভিন্ন ধৰণৰ বস্তু যিমানখিনি লেডিজ কাম আছে সকলোখিনিয়ে মই শিকাওঁ আৰু যেতিয়া তেওঁলোকক কমপ্লিট তিনি চাৰি মাহত হৈ যায় হৈ যোৱাৰ পাছত পাছতে মই আকৌ কি কৰোঁ যিখিনি ব্লাউজৰ ডিজাইন দহি ডিজাইন কাপোৰ এই ডিজাইনবিলাক মই তেওঁলোকক শিকাওঁ কাটিঙটো মই শিকাই দিওঁ এইটো ব্লাউজৰ ডিজাইন এই ধৰণে কাটিব লাগিব এইফালে এইটো ডিজাইন ইয়াত হ'ব লাগিব এইটো বস্তু তেনেকে হ'ব লাগিব সকলোখিনি তেওঁলোকক মই দেখাই দিওঁ দেখাই দিওঁ যেতিয়া আপোনালোকে কমপ্লিট এইখিনি আপোনাৰ চাৰি পাঁচ মাহ লাগি যায় ছমাহলৈকে প্ৰায় ছোৱালী মোৰ কমপ্লিট হৈ যায় তেওঁলোকৰ কাটিং সম্পূৰ্ণ ব্লাউজ মেখেলা পেটিকোট আদিকৈ সম্পূৰ্ণখিনি চিলাবলৈ জানে যেতিয়া জানাৰ ন মাহ দহ মাহ হৈ যোৱাৰ পাছত সেইখিনি ছোৱালী মই প্ৰশিক্ষণ দিওঁ সেই প্ৰশিক্ষণ দিয়াৰ ছোৱালী তাৰে মই দুই তিনিগৰাকী আকৌ মোৰ দোকানত মই নিজে ৰাখি লওঁ কৰ্মচাৰী হিচাপে তেওঁলোকক মই এটা ব্লাউজ চিলালে বাৰু মই এতিয়া কাষ্টমাৰ পৰা এটা ব্লাউজ যদি মই দুশ টকা লওঁ তেওঁলোকক মই কি কৰোঁ মানে মোৰ মেচিন মোৰ মোৰ বেজি মোৰ সকলোখিনি মোৰ কাৰণে তেওঁলোকক মই এটা ব্লাউজত মই পঞ্চাছ টকা ষাঠি থকা তেনেকে তেওঁলোকক দিয়া হয় তেওঁলোকে সম্পূৰ্ণ সেইখিনি কাটিং কুটিং কৰি মেলি চিলাই সম্পূৰ্ণ মোক ৰেডি দিয়ে আৰু হুক চোক লগাবলৈও শিকাই মেলি দিয়া হয় গোটেইখিনি তেওঁলোকে যেতিয়া চিলাই এটা ব্লাউজ এদিনত মই কাটিং কৰি দিলে তেওঁলোকে দিনটো তিনিটা চাৰিটা তেনেকে চিলাব পাৰে আৰু মইতো চিলালে মই যেতিয়া বহোঁ মই চিলালেতো পাঁচটা ছটা মই চিলাব পাৰোঁ আৰু তেওঁলোকে যেতিয়া চিলাই মানে সম্পূৰ্ণ মই কাটি কুটি দিলে তেওঁলোকে চাৰি পাঁচটা চিলাই দিয়ে তেওঁলোকে যি চাৰি পাঁচটা চিলাব সেই চাৰি পাঁচটা চিলোৱাৰ মই কামৰ ওপৰতহে মই মোৰ নিজৰ চিলাইটো তেওঁলোকক তেওঁলোকে পাই দিয়ে মানে এটা যিমান দিনটোত মানে যিমানখিনি কাম কৰিব পাৰে সেই কামৰ ওপৰত মই তেওঁলোকক চাই দিয়া হয়